বছৰৰ পিছত বছৰ ধৰি খেতিৰ বহুতো পৰিৱৰ্তন হৈছে আধুনিক যুগৰ লগে লগে নতুন নতুন অত্যাধুনিক আধুনিক সামগ্ৰী কৃষি কাৰ্যটো ব্যৱহাৰ হোৱা সামগ্ৰীৰ আৱিষ্কাৰে খেতিৰ পথাৰতো অধিক পৰিমাণে পৰিৱৰ্তন সাধন কৰিছে আগৰ দিনত মানুহে গৰুৰে হাল বাই তেনেদৰে খেতি বাতি কৰিছিল কিন্তু বৰ্তমান সময়ত ট্ৰেক্টৰেৰে পথাৰত হাল বাই মাটি চহাই খেতি কৰা হয় আজিকালিৰ সময়ত কোনো ধৰণৰ ধৰণৰ গৰু ব্যৱহাৰ কৰা নহয় খেতিত তাৰোপৰি আগৰ দিনত পথাৰত পানী ৰাখিবলৈ পানী সাঁচি পানী সিঁচা হৈছিল সেইবোৰ কাম মানুহে কৰিছিল কিন্তু বৰ্তমান সময়ত মটৰৰ জৰিয়তে খেতি পথাৰত পানীৰ যোগান ধৰা হয় তাৰোপৰি শস্য চিটিওৱাৰ পৰা সাৰ সাৰ দিয়ালৈ সকলো কামেই আজিকালি খে আজিকালি আজিকালি হেৰি অত্যাধুনিক সা সঁজুলি ব্যৱহাৰেৰে কৰা হয় আজিকালি কোনো ধৰণৰ মেনোৱেল ৱেভাৰ ব্যৱহাৰ কৰা নহয় কিন্তু আগৰ দিনত সকলো কাম মানুহৰ হাতেৰে কৰা হৈছিল